হেল্ল' অঁ এইটো হেৰি তিনি ৱাটাৰ ছাপ্লাইটোত ক'ত লাগিছিলে অঁ মোৰ নাম যাদৱ দহোটীয়া

মই তিনচুিকীয়া তিনিচুকীয়া জিলাৰ এইটো পৰ্বতীয়া এইটো গাঁও বুলি কয় অঁ মোক মানে পানীৰ বটল দৰকাৰ হৈছিল বিছ ত্ৰিছ কাৰ্টুনমান বিছ ত্ৰিছ কাৰ্টুনমান ভণ্টীৰ অহা ত্ৰিছ তাৰিখমানে দৰকাৰ হৈছিলে কাৰ্টুনবিলাক আপোনালোকে কেনেকৈ দিয়ে আচ্ছা অঁ অঁ এই আপোনাৰ ওচৰত কি কি ষ্টক আছেনো কোম্পানীৰ ছশ টকা ন সেইটো অলপ হেৰিত দি দিব মোক বিছ ত্ৰিছ কাৰ্টুনমান আৰু আপুনি হ'ম ডেলিভাৰী কৰিব পাৰিব অঁ ত্ৰিছ তাৰিখে এইটো অঁ অঁ তিনিচুকীয়া কলেজৰ ওচৰত পৰ্বতীয়া অঁ পৰ্বতীয়া বুলি কয় জেগাটুকুৰাৰ নাম তাৰপিছত পৰ্বতীয়া নামঘৰত অঁ দি দিলে হৈ যাব

অঁ অঁ ঠিক আছে